হেল্ল' এনেই আছোঁ তুমি কি কৰিছা অঁ অঁ অঁ মই এই হেৰি পিঠা তিল পিঠা আৰু এই তিলৰ লাড়ু কেইটামান বনালোঁ আৰু বাকীখিনি ৰাতিকৈ বনাব থৈছোঁ তুমি কি কি বনালা

অঁ অঁ অঁ অঁ মোকঅঁ অঁ মোক আকৌ পিঠাগুড়িখিনি মায়ে খুন্দি আনি দিছিলে মই পিঠাখিনি বনালোঁ নাৰিকল দিপিনি মোৰখিনি উঠিছে ভাল হৈছে অঁ অঁ অঁ অঁ হ'ব পাৰে তেল দিয়া পিঠা বনালোঁ অঁ বেলেগ কিবা মানে বেলেগ কিবা বনোৱা নাই আৰু ৰাতিকৈ বনাম বুলি থৈছোঁ এতিয়া বাকী কামবিলাক কৰি লওঁ

অঁ অঁ বাকী কাম বন কৰি হ'ল

অঁ অঁ হ'ব মই এই চাম হ'ব মই কাম বনকেইটা কৰি যাম বাৰু এপাক ঠিক আছে